এজনী গান গোৱা ছোৱালী হিচাপে মোৰ সকলো বাদ্যযন্ত্ৰৰ প্ৰতিয়েই ধাউতি আছে বৰ্তমান মই হাৰমনিয়ামখন বজাবলৈ শিকি আছো আৰু হাৰমনিয়ামখন বজাবলৈ প্ৰশিক্ষণ লৈছোঁ মনোজ সোণোৱাল নামৰ এজন শিক্ষকৰ ওচৰত তেওঁ কোৱা মতে